হেল্ল'

অ' আপোনাৰ ঘৰ ক'ত অ' ৰে'টটো একদিনৰ কাৰণে পোন্ধৰ হাজাৰ অ' অ' পঞ্চাছ হাজাৰ ফট'গ্ৰাফাৰ তিনিটা যাব মই আছোঁ আৰু দুটা আছে মোৰ লগৰীয়া

অ' তিনিদিনৰ কাৰণে হ'লে তিনিদিনৰ কাৰণে হ'লে মানে এদিনৰ পঞ্চাছ হাজাৰ লওঁ তিনিদিনৰ কাৰণে হ'ব এক লাখ টকা দি লাখ টকা দিলে হৈ যাব আৰু কি অ'কে অ'কে